মনোৰঞ্জনৰ বাবে কাম বুলি ক'লে আমি নিজৰ যিটো ভাল লাগে সেইটোৱে আমাৰ মনোৰঞ্জন হয় মনোৰঞ্জনৰ কাৰণে কাম কৰা কি হয় আমি নিজে মন গ'লে কেতিয়াবা গান শুনা পাকঘৰত নতুন নতুন বস্তু প্ৰস্তুত কৰা খাদ্যৰ তালিকা কি কি বনাই ভাল লাগে কি বনাই ভাল নালাগে সেইটো প্ৰস্তুত কৰা কেতিয়াবা গান শুনা টিভি চোৱা ফুলৰ বাগিচাত লাগি থকা সেয়াই হয় মনোৰঞ্জন সেয়া কৰিয়ে ভাল লাগে আৰু শাৰীৰিক সুস্থতাৰ বাবে মনোৰঞ্জনে দৰকাৰী অতি তাৰ বাবে আসনো কৰা হয় আসন কৰা হয় গান শুনা হয় মনোৰঞ্জন কৰি কৰি আৰু সেইটোৱে আমাৰ জীৱনৰ বহুতখিনিয়ে গুৰুত্বপূৰ্ণ কথা যে ইমানখিনি মানে কৰিলেহে মানুহৰ জীৱন শাৰীৰিক শাৰীৰিকভাৱে আমি সুস্থ হৈ থাকিম এইখিনি যদি কৰা নহয় তেতিয়া আমি শাৰীৰিকভাৱে অসুস্থাতে ভুগিবলগীয়া হ'ব লাগিব কাৰণ মনোৰঞ্জনটো মানুহৰ জীৱনৰ বহুত দৰকাৰীয়ে উপাদান মনো মনোৰঞ্জন মানুহৰ হাঁহি ধেমালি থাকিলেহে মানুহৰ শাৰীৰিক সুস্থতা থাকিব লগতে আৰু ইয়াৰ কাৰণে আমি কেতিয়াবা গধূলি খোজ কঢ়া হয় খেল ধেমালি কৰা হয় নিজৰ ভাল লগা মানুহৰ লগত কথা পাতা হয় সেনেকেই আমি জীৱনটো অন্ত অন্তৰ্ভুক্ত কৰি থৈছোঁ আমি সেনেকেই আমি অন্তৰ্ভুক্ত কৰিব লাগিব